অঁ হেল্ল' হেল্ল' অঁ শুনিছেনে মই আপোনাৰ বাস্তবে কৈছো আপুনি শুনিছেনে দাদা আচ্ছা মই মানে ধান খেতি কৰিম বুলি মানে ভাবিছো তাৰমানে গতিকে তাৰ বিষয়ে আপুনি অকণমান জনাই দিলে ভাল হয় মানে অকণমান জানিব বিচাৰিছো তাৰমানে যিহেতু অঁ কিদৰে আপোনাৰ প্ৰথমৰ পৰা একদম শেষলৈকে যদি প্ৰচেছটো কৈ দিয়ে আপুনি অকণমান ভাল পাম তাৰমানে

অঁ হয় হয় ধন্যবাদ থাকিলে আপোনালৈ খেতিৰ বিষয়খিনি বুজাই দিয়াৰ কাৰণে ঠিক আছে দিয়ক অঁ অঁ